হয় লকডাউনত আমি যিহেতু ঘৰতে গোটেই মানুহখিনি আবদ্ধ হৈ থাকিবলগীয়া হৈছিলে আমি ক'তো ওলাই মেলি যাবপৰা নাছিলোঁ সেইটো এটা বেলেগ পৰিস্থিতি হয় সেইখিনি সময়ত মানে নিজৰ বাৰু মানে ঘৰৰ ভিতৰৰ পৰা ওলাই যোৱাটোৱেই মানে বহুত মানে ডাঙৰ কিবা এটা হোৱা নিচিনা যে লকডাউনত কৰোণা কৰোণা ভাইৰাছে কিজানি মানুহখিনিক

আক্ৰমণ কৰিব বুলি সেই ভাইৰাছে কিজানি সংক্ৰমণ হ'ব নেকি সেইবুলি ভাবি গোটেই ঘৰৰ মানুহখিনিৰপৰাই সকলো মানে আমাৰ ল'ৰা ছোৱালীবোৰ ঘৰৰ আমাৰ প্ৰায় গোটেই মানুহখিনিয়ে ধৰ ভিতৰতে থকা খুব প্ৰয়োজন সাপেক্ষেহে দৰৱ বা অন্যান্য খোৱা সামগ্ৰীবোৰ আনিবলৈ বাহিৰলৈ যোৱা হৈছিলে তেতিয়া ঘৰতে আমি মহিলা মহিলাখিনিৰ প্ৰায় ঘৰতে থকা হয় থকা হ'লেও ঘৰত থাকি কি কৰিম ঘৰৰ বাহী বাহিৰৰ মানে কাম কাজ কৰি মেলি যেতিয়া আজৰি হওঁ তেতিয়া ঘৰৰ চবেই খোৱাৰ কথাই চিন্তা কৰা হয় আমি সেই সময়ত তেতিয়া মই খুব ইউটিউবত চাই চাই মানে ৰসগোল্লা বনাবলৈ শিকিছিলোঁ সেইটো এটা নতুন ৰেচিপি শিকিছিলোঁ ইমান মানে বহুত ৰসগোল্লা বনোৱাতো বহুত টান বুলি ভাবিছিলোঁ ইমান টান নহয় তাত বহুত সহজ পদ্ধতিৰে মানে ধুনীয়াকৈ শিকায় মানে দেখাই দেখুওৱা হয় আমি আমি প্ৰায়ে মানুহক পনীৰ আনি পেলাই তেনেকৈ ৰসগোল্লা বনাইছিলোঁ আৰু আৰু খুৰমা সেনেকৈ জাতীয় বস্তু তাৰপিছত জেলেপী জেলেপী বনাইছিলোঁ সেনেকুৱা বস্তুবোৰ আৰু আমাৰ আমি যিহেতু অসমীয়া হয় আমাৰ অসমৰ কিছুমান থলুৱা বস্তু আছে যিখিনি আমি সেইখিনি পিঠা তিলপিঠা মানে মালপোৱা পিঠা তাৰপিছত তেলপিঠা আমি সেইখিনি বনাই সেইখিনিও বনাইছিলোঁ বাহিৰৰ বস্তু বস্তু হিচাপে আমি ৰসগোল্লা খুৰমা এনেকুৱা কিছুমান বস্তুৱেই আমি বনাই বনা বনাইছিলোঁ আৰু খাইছিলোঁ ৰসমলাই ৰসগোল্লাৰপৰা এইটো হেৰি কৰি আমি ৰসমলাই বনাইছিলোঁ তাৰপৰা তাৰপাছত আৰু আমাৰ থলুৱা যিখিনি আমি পোৱা হেৰি বনাওঁ থলুৱা সেই থলুৱা আমাৰ মিঠাইৰ যিখিনি বস্তু সেইখিনি আমি পকা মিঠৈ বনাই বনাইছিলোঁ চাহৰ লগত খাবলৈ যিহেতু আমি বাহিৰলৈ বেছিকৈ বস্তু আনিবলৈ যাবপৰা নাছিলোঁ সেইটো সেইকাৰণে আমি ঘৰতে যিহেতু আমাৰ চাউল পকা মিঠৈ যিহেতু আমাৰ চাউল আৰু গুৰৰপৰাই বনোৱা হয় আমি সেই বস্তু মানে চাউল আৰু গুৰ গুৰ পগাই পেলাই পকা মিঠৈ চাউলটো ধৰ খুন্দি ঘৰতে গুৰ পগাই আমি তেনেকৈ আমি খোৱা সামগ্ৰীখিনি চাহৰ যিখিনি আমাৰ সামগ্ৰী সেইখিনি আমি ঘৰতে বনাবলৈ মহিলাখিনিয়ে চেষ্টা কৰিছিলোঁ মানে সেইখিনি আমি বনাইছিলোঁ তেতিয়া সেইখিনি সময়ত এতিয়া সেইখিনি সময়ত পৰিয়ালৰ লগত সময় কটাবলৈ এটা ব্যস্ত জীৱনত ব্যস্ততা ব্যস্ততাপূৰ্ণ জীৱনত মানে পৰিয়ালৰ সৈতে সময় এনে সাধাৰণতে চব ভাগে ভাগে কামলৈ যোৱা হয়ে যেতিয়া সেই মানে লকডাউনে মানুহবিলাকক এটা সুবিধাও দিছিলে মানে একেলগে সকলোৱে একেই কথা বতৰা পাতি একেলগে চাওঁ চাহ খোৱা ভাত খোৱা আদি এইখিনি একেলগে সকলোৱে কৰা হৈছিলে পৰিয়ালৰ মাজত এটা মানে সু সম্পৰ্কও হৈছে মানে গঢ়ি উঠে ন তেনেকৈ আৰু গঢ়ি উঠে তেনেকৈ আৰু কিবোৰ বিশেষ বাৰু বস্তু বনোৱা নাছিলোঁ সেই হেৰি মানে ৰসগোল্লাটো আৰু খুৰমা এনেকুৱা কিবাকিবি আৰু লালমোহন এইবিলাক বনোৱা হৈছিলে লালমোহনটো বাৰু সাধাৰণতে বনোৱা হয় কিন্তু এই ৰসগোল্লাটো আগতে বনোৱা নাছিলোঁ সেই তেতিয়াই লকডাউনৰ পিৰিয়ডতে ইউটিউবত চাই চাই বনাবলৈ শিকিছিলোঁ আৰু অতিথিকো যি এজন আহিছিলে ঘৰৰ যি আমাৰ আৰু আমাৰ সম্পৰ্কীয় যিবোৰ মানুহ আহে তেওঁলোককো আমি গৰমে গৰমে খুৱাবলৈ মানে ৰসগোল্লা বনাই চাহকাপ দিবলৈ হওঁ বনাই থাকোঁতেনে চাহকাপ দিবলৈ আমি মানে খুৱাইছিলোঁ আৰু তেওঁলোকক লগে লগে ঠিক আছে বাৰু